অঁ ছাৰ মই ঘৰতে আছো এতিয়া সোমাইছোহি ঘৰ হোৱাটছআপ গ্ৰুপটো চেক কৰিবলৈ এতিয়া হোৱা নাই চাম বুলি ভাবিছোঁ চাম এতিয়া মানে লাহেকৈ ক'ৰ শিমলুগুৰিৰ কথা কৈছে নহ্ অঁ অঁ তাকে কিবা মানে এনেকৈ ফাণ্ডছ এনেকুৱা ৰেইজ কৰিম বুলি ভাবিছেনি ফাণ্ড ৰেইজ কৰিম বুলি ভাবিছে নেকি মানে এনেকৈ মানুহ ঘৰে ঘৰে গৈ অঁ অঁ

অঁ মানে ছাৰ অঁ মানে মোৰ এটা কথা ভাবিছোঁ মানে মানে যিবিলাক মানুহৰ মানে ধৰি লওক এতিয়া বহুত মানে বানপানীত বস্তু চস্ত হেৰি হৈ গৈছে ধৰি লওক মানে একো নাইকিয়া হৈ গৈছে সিহঁতকো মানে কিবা কিবি দি থৈ অহা ব্যৱস্থাটো কৰি দিওঁ নেকি মানে এনেই খোৱা বস্তু অলপ চলপ ধৰি লওক অঁ অঁ অঁ অঁ এনেই কিমানমানকৈ উঠাও বাৰু মানে যিমান পাৰে তেনেকৈ ক'ম নে তেনেকুৱা মানুহে যিমান দিব বিচাৰে আৰু ভাবিছোঁ মানে এনেকৈ অনলাইনকৈ এনেকৈ ফেচবুক বা ইনষ্টাগ্ৰামৰ এনেকৈ হোৱাটছআপৰ জৰিয়তে এনেকৈ পেজ বনাই মেলি তাত এনেকৈ ফাণ্ড ৰেইজ কৰো নেকি অঁ অঁ অঁ মানুহকেইটা থিক কৰো নহ্ অঁ তাকে অঁ মই এই অঁ মই আমাৰ এইটো বিজয় আৰু এইটো ৰাহুলৰ লগতে যাম বুলি ভাবিছোঁ হ'ব নহ্ অঁ তাকে পাৰি অঁ ভালদৰে যাব লাগিব মানে কথাবিলাক নাই আমি পাৰি যাম পাৰি যাম আমি শিমলুগুৰিখিনি পাৰি যাম অঁ পাৰি যাম পাৰি যাম কাইলৈ ৰাতিপুৱাই ওলাই দিম এনেকৈ নটামান বজাত নটামান বজাত ওলাই দিম অঁ অঁ ঠিক আছে ঠিক আছে অঁ থেংক ইউ ছাৰ অঁ